আমি হাঁহ কুকুৰা সদায় প্ৰথমতে পানীখিনি গৰম কৰি মেলি সিহঁতৰ হয় আৰু সিহঁতৰ ছালটো মেলি পাখিখিনি আমি আমি দোকানত বিক্ৰী কৰি টকা উপাৰ্জন কৰোঁ আৰু এইবোৰ আৰু এনেদৰে আমি হাঁহ কুকুৰা হাঁহ কুকুৰাৰ পানী দি আমি সহজতে ছালটো এৰুবাব পাৰি আৰু আৰু কুকুৰাৰ সদায় লোকেল কুকুৰাবিলাকৰ সদায় আমি খালে মানে স্বাস্থ্যৰ কাৰণে সদায় ভাল আৰু হাঁহটো সদায় আমি আমি টকাৰ আমি এক কেজিত সাতশকে বিকো আৰু আৰু কুকুুৰাৰ মাংস এক কেজিত চাৰিশকে বিকো আৰু আমি আৰু হাঁহ কুকুৰা সদায় আমি চাফ চিকুণেৰে কাটি মেলি সদায় মানুহক বিক্ৰী কৰি এনেকে ঘৰখন আমি উপাৰ্জন কৰোঁ আৰু টকা উপাৰ্জন কৰোঁ টকা আৰু হাঁহ কুকুৰা বিক্ৰী কৰি আমি সদায় ঘৰখন এটকাৰ পৰা দুটকা কৰিবলৈ আমি ঘৰখন চলিবলৈ চেষ্টা কৰোঁ আৰু হাঁহ কুকুৰাৰ আমি হাঁহ কুকুৰা আমি সদায় খোৱাই মেলাই আমি এই তিনিমাহৰ চাৰি মাহৰ খোৱাই মেলাই আমি ডাঙৰ কৰি মেলি সিহঁতক আমি কাটো কাটি মেলি আমি টকা উপাৰ্জন কৰোঁ হাঁহটো আমি সাতশকে দিয়া হয় আৰু কুকুৰাটো সদায় আমি চাৰিশকে দিয়া হয় আৰু কুকুৰাৰ মাংস সদায় লোকেলটো সদায় আমি আমি খালে মানে সদায় আমাৰ স্বাস্থ্যৰ কাৰণে ভাল আৰু আইৰণৰ আমাৰ গাত প্ৰয়োজন হয় সেয়া কুকুৰা মাংস খালে মানে আমাৰ গাৰ শৰীৰটো সুস্থ হৈ পৰে আৰু হাঁহ মাংসটো সদায় প্ৰেচাৰৰ কাৰণে খোৱা হয় হাঁহ মাংস সদায় আমি খালে মানে ল' প্ৰেছাৰ মানুহে মানুহবিলাকে আমি খোৱা খাব লাগে আৰু কুকুুৰা হাঁহৰ টকাৰে আমি সদায় ঘৰখন চলিবলৈ চেষ্টা কৰোঁ আৰু আৰু কুকুৰা সদায় আমি চাফ চিকুণেৰে ৰাখি আমি ডাঙৰ কৰি মেলি বিক্ৰী কৰোঁ আৰু কুকুৰাৰ কণী সদায় আমি এদিনত দুটা বা এটাকৈ খোৱা হয় কাৰণ কুকুৰাৰ কণীটো সদায় আমাৰ স্বাস্থ্যৰ কাৰণে বহুত প্ৰয়োজন হয় প্ৰটিনৰ কাৰণেও কাম কৰে আৰু আমি হাঁহ সদায় আমি খোৱাটো সদায় আমি চাফ চিকুণ কৰি কাটি বাচি সামি সদায় চাফ চিকুণ কৰি খাব লাগে আৰু কুকুৰাৰ মাংস সদায় হাঁহ মাংস সদায় আমি প্ৰথমতে গৰম পানী কৰি মেলি উতলাই আমি ছালটো এৰুৱাই মেলি আমি দোকানত আমি বিক্ৰী কৰোঁ আৰু আৰু আমি কুকুৰা হাঁহৰ সদায় আমি ই টকাৰে আমি বিক্ৰী কৰি মেলি আমি টকাৰে আমি এটকাৰ পা দুটকাৰ হ'বলৈ আমি ঘৰখন চলোঁ আৰু ওচৰা ওচৰি মানুহক আমি দিবলৈ চেষ্টা কৰোঁ কাৰণ কুকুৰাৰ কণী সদায় হাঁহ কণী সদায় বিক্ৰী কৰি আমি কুকুৰা পোৱালি জগাব পাৰোঁ আৰু হাঁহ কুকুৰা সদায় আমি এই চাফ চিকুণেৰে ৰাখি আমি টকাৰ উপাৰ্জন কৰিব পাৰোঁ আৰু কুকুৰা সদায় আমি বেমাৰ আজাৰ হ'লে সদায় আমি বেজী দি মেলি চাফ চিকুণ কৰি আইৰণ কেলছিয়াম ভিটামিন দি আমি সদায় ৰাখিব লাগে আৰু হাঁহ কুকুৰা সদায় আমি স্বাস্থ্য ভাল হ'ল থাকিবলৈ আমি এদিনত তিনিবাৰকৈ খোৱাটো দিওঁ আৰু আইৰণজাতীয় বস্তু খুৱাওঁ যেনেকে আমি কল পচলা কল পচলা কচু বইল কৰি মেলি তুঁহগুড়িটো দিয়া হয় তুঁহগুড়িটো দি মেলি আমি কুকুৰা হাঁহক ভালদৰে স্বাস্থ্যৰ প্ৰতি গুৰুত্ব দিব লাগে আৰু পানীটো সদায় আমি দৈনিকভাৱে পানী চাফ চিকুণ কৰি ৰাখিব লাগে আৰু কিছুমান আন কুকুৰাৰ মাংস সদায় ব্ৰইলাৰটো সদায় খায় আমাৰ ইমান স্বাস্থ্যৰ কাৰণে বেয়া আৰু লোকেল কুকুৰাটো সদায় আমাৰ ঘৰৰত পোহা কুকুৰাটোৰ নিচিনা ব্ৰইলাৰটো হ'বই নোৱাৰে আৰু কুকুৰাৰ মাংস সদায় মানুহৰ বাবে বহুত ভাল আৰু হাঁহ সদায় আমি এই খালে মানে সদায় আমি চাফ চিকুণ কৰি খাওঁ আৰু ল' প্ৰেছাৰ মানুহৰ থকাবিলাকে হাঁহটোৰ খোৱাটো প্ৰয়োজন আৰু প্ৰেছাৰ ল' প্ৰেচাৰ প্ৰয়োজন হয় আৰু কণীটো বহুত কামত দিয়ে আইৰণৰ কাৰণে কামত দিয়ে আৰু আৰু কুকুৰা হাঁহৰ সদায় বেমাৰ হ'লে সদায় আমাৰ কুকুৰাবিলাকৰ যেনেকে লেঙেৰাৰ লেঙেৰা অনুভৱ হয় সেই তেতিয়া লেঙেৰা ভাৱটো নাইকিয়া কৰিবলৈ আমি হাঁহ কুকুৰা সদায় আইৰণ কেলছিয়াম বেজীটো তিনি মাহৰ মূৰত দিব লাগে সিহঁতৰ স্বাস্থ্য ভালে ৰাখিবলৈ আমি আমাৰ প্ৰয়োজন আমি কিয় আমি হাঁহ কুকুৰা পুহিলে মানে হাঁহ কুকুৰাৰ ওপৰত গুৰুত্ব দিব লাগে আৰু সদায় আমি চাফ চিকুণ কৰি ৰাখিব লাগে আৰু হাঁহ কুকুৰা সদায় আমি সদায় আমি চাফ চিকুণ কৰি ৰাখি মেলি আমি দৈনিকভাৱে কাটিও আমি এদিনত এক কেজিত সাতশকে দিয়া হয় ব্ৰইলাৰটোৰ কুকুৰা মাংসটো সদায় আমি এক কেজি চাৰিশকে দিয়া হয় আমি দৈনিক উপাৰ্জন চৈধ্যশ মানকে এদিনত কমাওঁ আৰু হাঁহ কুকুৰা সদায় আমি খোৱাই বোৱাই ডাঙৰ কৰি আৰু আমি বিকাশ হয় আৰু ঘৰখন ইটোৰ সিটোৰ বস্তু আনিবলৈ প্ৰয়োজন হয় টকা পইচাই প্ৰয়োজন হয় সেনেদৰে আমি কুকুৰা হাঁহ সদায় পুহি আমি মানুহক দি মেলি সদায় টকাৰ পইচা ইনকামে ভৰি পৰোঁ আৰু কুকুৰা হাঁহ সদায় আমি চাফ চিকুণ কৰি আৰু সদায় দৈনিক আমি সেউজীয়া ঘাঁহ বনেৰে সদায় আমি খুৱাব লাগে সিহঁতৰ লেঙেৰা ভাৱটো নহ'বলৈ আমি আইৰণ কেলছিয়ামবিলাক দিয়া প্ৰয়োজনীয় আৰু সিহঁতক দানা দানা দিবলৈ আমি তিনিবাৰ বা চাৰিবাৰকৈ দিয়া হয় আৰু পানীটো দৈনিক দিব লাগে আৰু চাফ চিকুণ কৰি ৰাখিব লাগে ঠাণ্ডা দিনত বিশেষকে আমি সিহঁতক সদায় গৰমত ৰাখিব লাগে সিহঁতৰ ঠাণ্ডা দিন পৰি গ'লে সিহঁতে গৰম গৰম কাপোৰে সদায় আমি পাৰি মেলি ধুনীয়াকে সজাত ভৰাই মেলি আমি থওঁ আৰু সিহঁতক এনেদৰে লালন পালন কৰোঁ আৰু টকাৰ উপাৰ্জনে আমি এজনীৰ পৰা দুজনী হাঁহ কিনিব পাৰোঁ দুজনীৰ পৰা তিনিজনী হাঁহ কিনিব পাৰোঁ এনেদৰে আমি কুকুৰা হাঁহৰ সদায় আমি এই দায়িত্ব দিব লাগে আৰু লক্ষ্য কৰিব লাগে হাঁহ কুকুৰা হাঁহ কুকুৰা এজনীৰ পৰা দুজনী হ'বলৈ আমি সদায় হাঁহ কুকুৰা দৈনিক আমি কণীটো ডেইলি আমি এটা বা দুটা চাৰিটা পাঁচটাকে হ'লেও আমি গোটাই চেষ্টা কৰোঁ আৰু আমি কুকুৰা হাঁহৰ অঁ এজনীৰ পৰা দুজনী হ'বলৈ দুজনীৰ পৰা তিনিজনী হ'বলৈ আমি সদায় চেষ্টা কৰোঁ কণীটো আমি থৈ মেলি আমি উমনি দি আমি পোৱালি জগাওঁ কুকুৰাৰ পোৱালি জগাওঁ এনেদৰে আমি সদায় কুকুৰা হাঁহৰ সদায় চাফ চিকুণ কৰি ৰাখিব লাগে সদায় আমি এই স্বাস্থ্যৰ পাতি কুকুৰা সদায় গুৰুত্ব দিব লাগে এনেধৰণে আমি বিচাৰো যে কুকুৰা হাঁহ সদায় খাদ্য বস্তুৰ তালিকা আমি তিন তিনিবাৰ বা চাৰিবাৰকৈ দিয়া হয় এনেদৰে আমি সদায় আমি সদায় আমি কুকুৰা হাঁহ সদায় চাৰিবাৰ আকৌ পাঁচবাৰকৈ দিব লাগে আৰু আইৰণজাতীয় কচু কল আদি আমি বইল কৰি মেলি হ'লে আমি দিব লাগে আৰু টকা উপাৰ্জনে আমি আকৌ আনজনী এজনী কুকুৰা বা দুজনী হাঁহ তিনজনী হাঁহ চাৰিজনী হাঁহ আনিব পাৰোঁ আৰু হাঁহ কুকুৰা পুহি মানুহৰ বহুত উন্নতি হৈছে এনেদৰে আমি কুকুৰা হাঁহ পুহোঁ আমি মহিলাবিলাকে কুকুৰা হাঁহ পুহি আমি বিশেষকৈ আমি ঘৰখন চলিব পাৰোঁ